অঁ কওকচোন অঁ কওকচোন অঁ হয় নেকি অঁ হয় হয় অঁ

মোৰ চৌবিছ নাই বৰ্তমান মই এনেই আছোঁ

অঁ পাৰিম মোৰ ডিব্ৰুগড়তে

অঁ কামটো কৰিব পাৰিম তাতে থাকি ল'ব পাৰিম নে থাকি ল'ব পাৰিলে ভাল আৰু অঁ অঁ বেলেগত কৰিছোঁ এতিয়া এনেই আছোঁ যেতিয়া আপুনি কৈছে যেতিয়া কৰি দিম অঁ নলওঁ নলওঁ তাতে থাকি ল'ম যেতিয়া দিব আপুনি কিবা এটা অঁ বাইদেউ মাহেকত পাঁচ হেজাৰ মানকৈ দিলে হ'ব পাৰিব নে

অঁ বাইদেউ থাকি ল'ম কিন্তু দেই

অঁ থাকিলতো হ'ব ন জিলাটো হ'ব ন অঁ ঠিক আছে বাইদেউ হ'ব অঁ অঁ বাইদেউ অঁ বাইদেউ হ'ব দিয়কা অঁ অঁ মই যাম

অঁ অঁ অঁ বাইদেউ হ'ব মই কাইলে যাম অঁ অঁ ঠিক আছে